মোৰ মনত পৰে মই বৰা নামৰ এগৰাকী ব্যংগ লেখকৰ দদাই নামৰ এখন খুহুটীয়া শিশু গল্পপুথি পঢ়িছিলোঁ সেই পুথিখনৰ প্ৰায়কেইটা গল্পই মোক যথেষ্ট হাঁহিৰ খোৰাক দিছিল লেখকগৰাকীয়ে গল্পকাৰগৰাকীয়ে ইমান ধুনীয়াকৈ খুহুটীয়া কথাবোৰ উপস্থাপন কৰিছিল আমাৰ দৰে ব্যক্তিৰ ভবাটোৱে মানে অসম্ভৱ সেইকাৰণে তেখেতৰ সেই দদাই নামৰ পুথিখনৰ আটাইকেইটা গল্পই মোক যথেষ্ট হাঁহিৰ খোৰাক দিছিল